মোৰ ঘৰত আমি তিনিজনীয়া পৰিয়াল মা দাদা আৰু মই মা আৰু দাদা চাকৰিসূত্ৰে বেলেগ বেলেগ চহৰত থাকে আৰু মই পঢ়াৰ কাৰণে গুৱাহাটীত থাকোঁ আমি ইজনে সিজনক তেনেকৈ লগ পোৱা নহয় কিন্তু পূজা বিহু আৰু বিভিন্ন উৎসৱ পাৰ্বণৰ সময়ত আমি লগ হওঁ আৰু সেই সময়ত সময়খিনিত আমি খুব ধুনীয়াকৈ অতিবাহিত কৰোঁ মোৰ মায়ে মোক বহুত মৰম কৰে আৰু দাদা মোৰ নিজৰ ভাল বন্ধুৰ নিচিনা তাৰ লগত মই সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ মোৰ পৰিয়ালত পৰিয়াত পৰিয়ালক লৈ মই খুবেই সুখী মই বিভিন্ন সময়ত বিভিন্ন বন্ধু লগ পাইছোঁ স্কুলীয়া দিনৰ বন্ধুবোৰৰ লগত বেছি দেখাদেখি নহয় যদিও সামাজিক মাধ্যমৰ দ্বাৰা যোগাযোগ ৰাখিবলৈ চেষ্টা কৰোঁ মই কলীয়া কল কলেজীয়া জীৱনতো বহুত ভাল বন্ধু লগ পাইছোঁ আৰু এতিয়া ইউনিভাৰ্ছিটি জীৱনতো ভাল বন্ধু লগ পাইছোঁ যিয়ে মোক বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰে মোৰ পি জিত এজনী ভাল ধুনীয়া বা আছে যোনে মোক বহুত সহায় কৰে আৰু মোৰ যত্ন লয় আৰু মোৰ পি জিত এগৰাকী ভাল খুৰী আছে যোনে মোক বহুত ভাল ভাল ৰান্ধি খোৱাই আৰু বিভিন্ন ধৰণৰ যত্ন লয় আৰু এই দুই গৰাকীক মই মোৰ প্ৰিয় বন্ধু বুলি ভাবোঁ